শিক্ষাত ক্ৰীড়াৰ ভূমিকা আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ দক্ষতা বিকাশত বহু ধৰণে সহায় কৰিব পাৰে যদি আমি পঢ়া শুনা কৰি আছোঁ তাৰ লগত আমি খেল ধেমালিতো জ্ঞান অৰ্জন কৰিব লাগে

যদি আমি ভাল খেলোঁ তেনেহ'লে আমি বহুত ভাল সুবি চাঞ্চ পাওঁ আমি দেশৰ হৈ খেলিবলৈ আৰু দেশৰ হৈ খেলিলে মোৰ দেশখনৰ নাম উজ্বল হ'ব আৰু মোৰ দেশৰ মানুহে মোক চিনি পাব লগতে বিদেশৰ মানুহে মোক মোক লগত মোৰ দেশক চিনি পাব আৰু তাতকৈ ডাঙৰ কথা হ'ল মোৰ দেশক চিনি পালে মোৰ দেশক যদি মই ক'ৰবাত চিনাক্তকৰণ কৰাব পাৰোঁ তাতকৈ ভাল মোৰ কাৰণে আৰু একো হ'ব নোৱাৰে গতিকে খেল ধেমালিটো কৰা অতিকৈ প্ৰয়োজনীয় আৰু খেল ধেমালি কৰিলে আমাৰ স্বাস্থ্য ভাল থাকে স্বাস্থ্য আমি যদি চেষ্টা খেল ধেমালি কৰোঁ তেনেহ'লে স্বাস্থ্যও ভালে থাকে লগতে আমাৰ মন ভাল থাকে গতিকে খেল ধেমালি কৰিব লাগে আজিকালিৰ দিনত খেল ধেমালি অতিকৈ কমি গৈছে আজিকালিৰ দিনত মোবাইল ফোন বোলা বস্তুটোৱে আমাৰ নৱ প্ৰজন্মক এইসব খেল ধেমালিৰ পৰা আঁতৰাই থৈছে গতিকে সৰু সৰু পোৱালিহঁত খেল ধেমালি কৰিব লাগে খেল ধেমালি কৰিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰাও আমি মুক্তি পাব পাৰোঁ আৰু আমাৰ গা ভাল থাকে গতিকে খেল ধেমালি কৰাতো জৰুৰী খেল ধেমালি কৰা ভাল